নাগৰিকসকলক সুৰক্ষা দিবলৈ আইনী ব্যৱস্থা আগতকৈ কটকটীয়া কৰাৰ লগতে যিকোনো আলোচনাৰ জৰিয়তে নাগৰিকসকলৰ মাজত মোকাবিলা কৰি ৰখাৰ অতিকৈ প্ৰয়োজনীয় আৰু বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ দ্বাৰা নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ দৰকাৰ নাগৰিকৰ মাজত শান্তি বজাই ৰাখিবলৈ হত্যা হিংসা লুণ্ঠন আদিৰ দৰে হোৱা কাৰ্য্যবোৰ আইনী ব্যৱস্থাৰে নোহোৱা কৰা উচিত